মই তালিকাবদ্ধ কৰিব পৰা কিছুমান সহায়ক এপ হৈছে ক'বলৈ গ'লে ইউটিউব ইউটিউবে আমাক বিভিন্ন ধৰণে সহায় কৰে আমি যিকোনো প্ৰকাৰৰ নাজনা কথায়ে হওক আমি ইউটিউবত ছাৰ্চ কৰি চাব পাৰোঁ যেতিয়াই তেতিয়াই চাব পাৰোঁ আমি আৰু ইউটিউবত ইমান ধুনীয়াকৈ কথাবোৰ বুজাই দিয়ে আমি চব জানিব পাৰোঁ ৰন্ধা বঢ়াৰ বিষয়ে হওক কিছুমান যদি আমি নজনা ৰেচেপি জানিব লাগে তেতিয়াও আমি ইউটিউবত ছাৰ্চ কৰি চাব পাৰোঁ তাৰ উপৰি আমি কিছুমান পঢ়া শুনাৰ কথাতো বহুত বেছি লাভবান হ'ব পাৰে কাৰণ ইউটিউবত যিবিলাক ভিডিঅ' আহি থাকে সেই ভিডিঅবিলাকৰ জৰিয়তে আমাৰ বহুত উপকাৰ হয় বহুত নজনা কথা আমি জানিব পাৰোঁ আৰু ইটো সিটো খবৰ কিছুমান আমি ইউটিউবতে জানিব পাৰোঁ আজি কালি ব্লগবিলাক দিয়ে ব্লগবিলাক চালে আমি জানিব পাৰোঁ তাৰ উপৰি মোবাইল হওক বা অন্য কিবায়ে হওক কেনেকেনো ব্যৱহাৰ কৰে কেনেকেনো কি কৰিব পাৰি মোবইলতে কিবা এটা আমি নোৱাৰিলোঁ কেনেকৈ কি কৰিব পাৰি চব সকলোবিলাক বস্তুৱে ইউটিউবত যদি আমি ছাৰ্চ কৰি চাওঁ তেতিয়া আমি জানিব পাৰোঁ সেই বাবে ইউটিউবটো আমাৰ বহুত বেছি সুবিধা